আমাৰ অঞ্চলত ব্যৱসায় হোৱা আৰম্ভ কৰা সমূহ ছাগলী ফাৰ্ম আছে আৰু গাহৰি ফাৰ্ম মীন পালন ব্ৰয়লাৰ ফাৰ্ম লোকেল মূৰ্গীৰ ফাৰ্ম হাহঁৰ ফাৰ্ম ব্ৰয়লাৰ কটা দোকান আৰু গেলামালৰ দোকান মনিহাৰীৰ দোকান শাক পাচলিৰ দোকান তামোল পানৰ দোকান মাছ কটা দোকান ফল মূলৰ দোকান কাপোৰৰ দোকান এইখিনি নিজে মানে দোকান খুলিলে মেলিলেও নিজৰ হাতত পইচা পাতি কেইটাও দেখা পায় ঘৰখনো চলিব পৰা যায় মা দেউতাকো দিয়া চাব মেলিব পাৰি একো এটা মানে নিজৰ সুবিধা মতে চবখিনি কৰিব পাৰি সেই তেনেকুৱা আৰু নি মোৰ মতে মানে এই কাৰ গেলামালৰ দোকানটোৱেই বেছি ভাল যিকোনো বস্তু পটককৈ গৈ পেলাইও পায় ইটো লাগে বুলি আনিব পাৰোঁ সিটো লাগে বুলিও আনিব পাৰোঁ আৰু মানুহৰো সুবিধা হয় ইটোকেই নিব পাৰে সিটোকে নিব ওচৰত হ'লে মানে বহুতখিনিয়ে ভাল আৰু